অঁ মইতো ইয়াত নতুন আহিছোঁ ইয়াত শুনিছোঁ গাহৰি মাংস আৰু বাঁহগাজৰ ধুনীয়াকৈ বনোৱা খাদ্য আছে তুমি জানা নহয় তুমিটো ইয়াত বহুত দিনৰ আগৰ পৰাই আছা শুনিছোঁ ইয়াত থলুৱা বুলি এখন দোকান আছে সেই দোকানখনত বহুত ধুনীয়া খাদ্য বনাই বুলি শুনিছোঁ বিশেষ গাহৰিয়ে নহয় হাঁহ মাংস আৰু বিশেষকৈ হাঁহ মাংসটো মোৰ বেছি ভাল লাগে যদি তুমি পাৰা তেতিয়াহ'লে মোক অলপ আনি দিবা নি বাৰু তাৰপৰা নহ'লে ইয়াত চুইগি কোনোবা ল'ৰাক তুমি মোক চিনাকি কৰাই দিব পাৰিবা নি যাতে মোৰ সুবিধা হয় মই খাবলৈ কাৰণ মই আজি কৰ্মৰ পৰা আহি পিনি অলপ নিজৰ কোঠাত অহাৰ পাছত অলপ ভাগৰ লাগে গতিকে নিজে বনাই খাবলৈ মোৰ মন নাযায় তুমি যদি কোনোবা চুইগিত কৰা ল'ৰাক মোক চিনাকি কৰাই দিয়া তেতিয়াহ'লে মই তাক কয় কৈ দিলোঁহেতেন আৰু সি মোক সেই থলুৱাৰ পৰা হাঁহ মাংস হওক গাহৰি মাংস গাহৰি আঞ্জা বাঁহগাজৰ সৈতে আনি মোক দিলে মই খাই ভাল পাওঁ অঁ দিলেহেঁতেন মই তেতিয়া খালোহেঁতেন আৰু বিশেষকৈ মই বিশেষ মছলা নিদিয়ে বুলি শুনিছোঁ মছলা কমেই দিয়ে তাত বৰ বিশেষ তেলো নিদিয়াও বিশেষ তেল দিয়া বস্তু নালাগে খালি তুমি এটা কথা চাবা যাতে সময়মতে মোৰ ওচৰত খাদ্যবোৰ পাইহি কাৰণ মই বিশেষ খাদ্যত খাওঁতে মই বিশেষ দেৰি নকৰোঁ গতিকে এইটো কথাও মনত ৰাখিবা আৰু মোক এটা সহায় কৰি দিয়াচোন ৰাতিপুৱা সময়ত যিটো আমি চাহ খাওঁ আৰু নহ'লে পিঠা খাওঁ এই এনেকুৱা কোন এনেধৰণৰ ক'ৰবাত ঠাই আছে নি যি বিশেষ ধুনীয়াকৈ চাহ দিয়ে বা ধুনীয়া পিঠা পনাৰ সৈতে মোক চাহ দিয়ে তেনেকুৱা এডোখৰ জেগা চিনাকি কৰি দিব পাৰিবা নি বাৰু